অঁ মই এই হেৰি লাহন গাঁৱৰপৰা অঁ হেৰি নহয় কি কয় আমাৰ এই ট্ৰেঞ্চফৰ্মাৰ ফুটিলে এই আহি কি কয় ভাল কৰিবলৈ মাতিছিলোঁ আৰু এই স্কুলখনৰ ওচৰতে অঁ অঁ এক নং লাহন গাঁও হেৰি ফুটি গ'ল অঁ কালিৰেপৰা ফোন কৰি আছোঁ আকৌ ফোনটো ৰিচিভ কৰা নাই অঁ অঁ এই সোনকালে পঠিয়াই দিব এইবোৰ ল'ৰা ছোৱালী পৰীক্ষা হৈ আছে নহয় দিগদাৰ হৈছে একেবাৰে আন্ধাৰত আছে মানুহ অঁ অঁ অঁ কিমান সময়ত আহিব অঁ আমাৰ এইটো সোনকালে ভাল কৰি থৈ যাবহি অঁ অঁ গাঁৱৰ মানুহবোৰে কৈ আছে নাই আপুনি ফোন কৰক ফোন কৰক হেৰি কি কয় কাৰেণ্টটো লগাই দিবলৈ কওক কি ট্ৰেঞ্চফৰ্মাৰ এইটো এনেকৈ আছে নাই

অঁ অঁ নাই ছুটি নকৰাৰ আগতে সোনকালে আহিবলৈ পঠিয়াই দিব অঁ